এঘাৰ বাৰ সোতৰশ উনৈছ দুই চাৰি ঊনৈছশ নিৰান্নব্বৈ পাঁচ সাত ওঠৰশ পঞ্চাছ ছয় আঠ ওঠৰশ সত্তৰ ছয় তিনি দুহেজাৰ চাৰি